হেল্ল' অঁ হয় মই পানীতোলাৰপৰা কৈছিলোঁ আপোনাৰ বৰুৱা ৰেষ্টুৰেণ্ট হয় নে বাৰু অঁ মই মানে অৰ্ডাৰ দিছিলোঁ বস্তু এটা আৰু সেই বস্তুটো মানে মই মানে এতিয়া য'ৰ এড্ৰেছ দিয়া হৈছিল মই তাত তাৰপৰা মানে কামৰ সূত্ৰে মই নলনীপামলৈ আহিব লগা হ'ল সেই হেতুকে মই ডেলিভাৰী এড্ৰেছটো মই চেঞ্জ কেনেকৈ কৰিম বাৰু অলপ বুজাই দিব পাৰিব নেকি